হেল্লো পাটকাই ৰেষ্টুৰেণ্টত লাগিছেনে মই শিল্পী মৰাণ তিনিচুকীয়াৰ পৰা কৈছোঁ মই আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা তিনিটা পিজ্জা অৰ্ডাৰ কৰিছিলোঁ তাৰপিছত মোৰ এঠাইলৈ যাবলৈ ওলোৱাত যাবলৈ কাম ওলোৱাত আপোনালোকৰ পাৰ্চেলটো বহুত দেৰি হৈ গৈছে তো মই আপোনালোকৰ ৰেষ্টুৰেণ্টত মোৰ পে'মেণ্টটো কৰি দিলোঁ তো তো এঠাইলৈ যাব লগাত মই ৰাস্তাতে বস্তুটো খাই ল'ম তো আপোনালোকক যিটো পে'মেণ্ট কৰিছিলোঁ অনুগ্ৰহ কৰি আপুনি সেইটো পে'মেণ্ট মোৰ একাউণ্টত পঠাই দিব নেকি হ'ব দিয়ক